মোৰ অতিকৈ প্ৰিয় ঠাই হৈছে মাজুলী সেয়েহে মই মাজুলীলৈ কেইবাবাৰো গৈছোঁ আৰু মাজুলীখন মোৰ বৰ ভাল লাগে আৰু ই ধৰ্মৰ ক্ষেত্ৰত বহুত আগবঢ়া আৰু প্ৰত্যেক জন মানুহৰ মুখত প্ৰত্যেক মানুহৰ অন্তৰত ধৰ্ম বিৰাজমান হৈ থাকে সেয়েহে মই এই মাজুলী ঠাই জনসাধাৰণক বৰ ভালপাঁও আৰু সেয়েহে মই কেইবাবাৰো মাজুলী ভ্ৰমণ কৰিছিলোঁ আৰু ইয়াৰ যি প্ৰাকৃতিক পৰিৱেশ আৰু আধ্যাত্মিক দিশৰ যি পৰিৱেশ সকলোবিলাক আগবঢ়া আৰু লেখত ল'বলগীয়া মাজুলীলৈ যাওঁতে যি আমি ফেৰী সেৱা পাওঁ সেই ফেৰী সেৱাও আমাৰ অতি সন্তোষজনক আৰু অতি মনোমোহা মাজুলীলৈ যাবলৈ হ'লে ফেৰীৰে যাব লাগে দুয়ো দিশৰপৰাই আমি নদীৰ মাজত মাজুলী পাওঁ সেয়েহে মাজুলী আমাৰ মোৰ আমাৰ নহয় মোৰ অতি প্ৰিয় আৰু মোৰ সকলোৱেই মাজুলী ভাল পায় মোৰ প্ৰত্যেকৰ মুখতে শুনোঁ মাজুলী এখন স্বাস্থ্যকৰ বহু প্ৰিয় আৰু প্ৰত্যেকটো বস্তুই উপভোগ্য সামৰি তাত সামগ্ৰী তাত পায় সেয়েহে অতি প্ৰিয় মোৰ মাজুলী মাজুলী বিশ্বদৰবাৰত প্ৰথম স্থান পাইছে সেই দিশৰপৰাও মই অতি গৌৰাম্বিত আৰু মাজুলীক মই অন্তৰৰ সৈতে ভাল পাওঁ ইয়াত বহুকেইখন সত্ৰ আছে সেই সত্ৰত মই মূৰ দোৱাইছোঁ আৰু সেই সত্ৰৰ সত্ৰাধিকাৰসকলৰ লগত মই বাৰ্তালাপো কৰিছোঁ আৰু সেই বাৰ্তালাপৰ ফলত মই বহুতো ধৰ্মৰ জ্ঞান লাভ কৰিছোঁ আৰু সেই ধৰ্ম জ্ঞানে মোক বহুতো অন্তৰ পবিত্ৰ কৰিবলৈ সক্ষম হৈছে সেই ধৰ্মই মানুহক প্ৰভু ভগৱন্তক চিনি পাবলৈ শিকাইছে